আমাৰ গাঁৱলীয়া অঞ্চলত মানে ডাঙৰ ষ্টেডিয়াম বুলি ক'লে আছে কেইখনমান দুখন তিনখনমান খেলা খেল অনুস্থিত কৰা হয় ফুটবল ক্ৰিকেট ক্ৰিকেট ফুটবল অনুস্থিত কৰা হয় গাঁৱৰ অঞ্চলত বিশেশ জনপ্ৰিয় যিহেতু ক্ৰিকেট বা ফুটবল খেল হয় গাঁৱৰ গোটেই মানুহবিলাকে আহি ইয়াত মানে চাবলৈ আহে আৰু খেল বিভিন্ন ধৰণৰ খেল উপভোগ কৰে ইয়াত ষ্টেডিয়ামবিলাকৰ বৃহৎ স্কুলৰ ৰাজহুৱা সেই বা স্কুলৰ মানে খেলপথাৰ স্কুলৰ খেলপথাৰ আছে সেই খেলপথাৰতে গাঁৱত গাঁৱৰ অঞ্চলৰ মানুহে খেল খেলিবলৈ আহে লগতে এই খেলসমূহ চাবলৈ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে এই অঞ্চলৰ মানুহ বিশেষকৈ অঞ্চলৰ মানুহ খোজকাঢ়ি আহে লগতে দূৰৰ পৰা মটৰচাইকেল বা চাইকেল বা অনান্য গাড়ীতো আহে এই অঞ্চলত খেলৰ এটা সুকীয়া প্ৰবাদ আছে খেল বহু বছৰ ধৰি এই অঞ্চল ষ্টেডিয়ামত খেল অনুস্থিত কৰা হয় হৈয়ে প্ৰতি বছৰে হৈ আছে আৰু হৈ থাকে এই লগতে খেলাৰ সামগ্ৰী বিভিন্ন ধৰনৰ ফুটবল ক্ৰিকেট অনান্য খেল ইয়াত অনুস্থিত স্থানীয় কৰিবলৈ কিবা ষ্টেডিয়াম বা ষ্টেডিয়াম বিশেষ সেই ষ্টেডিয়ামেই আছে অন্য ডাঙৰ ষ্টেডিয়াম নাই এই ষ্টেডিয়ামত আমাৰ অঞ্চলৰ মানে তো মানে ডেকা বা ডেকা ল'ৰা ছোৱালী বিভিন্ন ধৰনৰ মানে ইয়াত খেল খেলিবলৈ আহে খেলসমূহ খেল খেলি বিৰাট ভাল পায় আৰু চায়ো ভাল পায় ইয়াত মানুহ লোকে লোকাৰণ্য হৈ যায় খেলাৰ মানুহৰ মাজত এটা খেলাৰ অধিক উৎসাহ আছে উৎসাহটো হৈছে কি খেলাৰ উৎসাহ উদ্দীপনাটো এইটো মূল বস্তু খেলাৰ শা খেলটো হৈছে শাৰীৰিক মানে উৎকৰ্ষ সাধন মানসিক উৎকৰ্ষ সাধন কৰা হয় এই ইয়াত বিভিন্ন ধৰনৰ চকী দিয়া হয় বা তলত বহিবলৈ বিভিন্ন ধৰণৰ মানে মানে মাটিত বহিবলৈ টিপাল তম্বু বা কাপোৰজাতীয় বস্তু পাৰি দিয়া হয় বা চকী দিয়া হয় বিভিন্ন ধৰণৰ বহাৰ সুবিধা আছে সেই সুবিধাখিনি ৰাইজৰ মানুহে বা মানে অঞ্চলৰ মানুহে উপভোগ কৰে সেই তাত মানে বহি খেলসমূহ উপভোগ কৰে ষ্টেডিয়াম খেলপথাৰ এটা অঞ্চলৰ কাৰণে খেলপথাৰ এখন অঞ্চলটোৰ কাৰণে এটা বিৰাট দৰকাৰী বস্তু এইখন মানুহ ল'ৰা ছোৱালীৰ পৰা আদি কৰি ভৱিষ্যতৰ কাৰণে শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে খেলপথাৰটো এটা মানে প্ৰয়োজনীয় বস্তু খেলপথাৰখন থাকিব লাগে গাঁও অঞ্চলত এই অঞ্চলত মানুহে বিভিন্ন ধৰণৰ ছাইডৰ পৰা বহুত মানে অঞ্চলৰ পৰা লগ হৈ খেল খেলিবলৈ আহে চ ল'ৰা ছোৱালীৰ পৰা আদি কৰি বিভিন্ন ধৰণে এই অঞ্চলত খেলাৰ এটা সুকীয়া মানে বৈশিষ্ট্য় আছে ইয়াত স্থানীয় খেল বুলি কিবা ষ্টেডিয়াম স্থানীয় খেল আমাৰ যেনেকৈ এই ফুটবল ভলীবল কা কাবাডী মানে কাবাডী মানে চকুত কাপোৰ বন্ধাৰ পৰা আদি কৰি মাৰাথনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সেই খেলসমূহ সেই ষ্টেডিয়ামতে অনুস্থিত কৰা হয় লগত স্কুলৰ যিগিলা সপ্তাহিক সপ্তাহত খেল আছে সেই ষ্টেডিয়ামতে সেই স্কু মানে সেই ষ্টেডিয়ামতে অনুস্থিত কৰা হয় আৰু মানে খেলাৰ সামগ্ৰীবিলাক মানে হৈছে বিভিন্ন ধৰণে স্কুলৰ সামগ্ৰী ৰাজহুৱা অনুষ্ঠানৰ পৰা আদি কৰি এই সংগ্ৰহ কৰি তাক মানে সব হ ল'ৰা ছোৱালীগিলাই খেলে এই ধৰণৰ কথা আৰু স্থানীয় খেল এই মানে এই খেলপথাৰত বহুত বহুত মানে সুবিধা পায় খেলপথাৰ এটা হৈছে তাৰপিছত স্থানীয় খেল অনুষ্ঠান ক কৰিবলৈ কিবা ডাঙৰ ডাঙৰ মানে আমাৰ সচৰাচৰ স্কুল এখনত যিখিনি প্ৰয়োজনীয় যিখিনি বস্তু থাকে স্কুলত মানে যিটো খেল দিয়া যায় সেই খেলসমূহত বস্তু থাকে সেই বস্তুটোও ৰাজহুৱাই হওক বা অনান্যই হওক বা অনান্য আমাৰ অঞ্চলৰ সংঘ বা ক্লাব আদি কৰি তাতে সেই ষ্টেডিয়ামত খেলসমূহ অনুস্থিত কৰা হয় বা এতিয়া খেলটো হৈছে এটা বিৰাট মানে উপযোগী মানে বিৰাট মানে সেই বস্তু মানে আমাৰ ইস্কু মানে ল'ৰা ছোৱালীৰ উৎকৰ্ষ সাধন মানসিক পৰা শাৰীৰিকৰ পৰা বৌদ্ধিকৰ পৰা গোটেই উৎকৰ্ষ সাধন হয় খেলৰ সমস্ত খেলপথাৰ খে সেই খেলসমূহ চাবলৈ আহিবলৈ মানুহে মানে লোকে লোকাৰণ্য হয় খেলসমূহ বৰ মানে ভাল ভাল খেল অনুস্থিত কৰা হয় এই ধৰণৰ ইয়াতে এইখিনিয়ে আমাৰ মানে সুবিধা আছে